পাঁচ লাখ পাঁচ হাজাৰ দুশ বিছ দুই লাখ তিনি হাজাৰ এশ দহ এক লাখ তিনি হাজাৰ নশ এঘাৰ আঠ লাখ চাৰি হাজাৰ আঠশ বাৰ ন লাখ ন হাজাৰ সাতশ এক